কথাবিলাক সদায় বাহিৰা খাৰবিলাক ব্যৱহাৰ কৰিব নালাগে ধৰক ইউ পি ইউৰিয়া খাৰ ধৰক ডি অ' পি খাৰ ধৰক এই খাৰবিলাক ব্যৱহাৰ কৰিব নালাগে আমাৰ পচন সাৰ যিখিনি আমাৰ ঘৰতে ধৰক উৎপাদন হয় ঘৰতে যিখিনি সাৰ ধৰক আমাৰ গৰু গোবৰ যেনে ধৰক ব্ৰইলাৰ গোবৰ ধৰক এইবিলাক ব্যৱহাৰ কৰিব লাগে গৰু গোবৰ ধৰক আমাৰ এতিয়া দোৱাৰ মুখতে ধৰক আমি দমাই থৈ দিওঁ থেলা চেলা কিবা নি ধৰক মাটিটো হাল বোৱা আগতে ধুনীয়াকৈ চেটিয়াই চেটিয়াই লৈ তাত হাল চাল বোৱাৰ পিছত ধৰক খেতি কৰিলে ধৰক ধান খেতি কৰিলেও ধৰক চেহেৰা পাতি ভাল হয় বা শাক পাচলিতো ব্যৱহাৰ কৰোঁ আমি শাক পাচলিওটো ধুনীয়া হয় ধৰক এতিয়া শাক পাচলি ক্ষেত্ৰত আমি বেলেগ সাৰ ব্যৱহাৰ নকৰোঁ গৰু গোবৰ বা ব্ৰইলাৰ গোবৰ ব্ৰইলাৰ গোবৰ ধৰক আপোনাৰ যেনেকৈ মানুহবিলাকে ধৰক ফাৰ্ম চাৰ্ম থকা মানুহবিলাকে ব্ৰইলাৰ গোবৰ লৈ আনে ধৰক দমাই থৈ দিয়ে অলপ পুৰণা হোৱা গোবৰটো আপুনি আনি পেলাই ধৰক আপুনি গছ পুলি জলকীয়া চলকীয়া বা বেঙেনা চেঙেনাত আপুনি যদি দিব বিচাৰে দিব পাৰে খালি এইটো দিয়া যেনিবা এটা নিয়ম আছে আপুনি ঠিক গুড়িত নিদি পুলিটোৰ ফুট অন্তৰে চাৰি ৰাউণ্ড ধৰক তেনেকৈ দিব লাগে মানে সাৰটো অলপ কাৰা আছে অলপ দূৰে দূৰে দিলে ভাল ঠিক তেনেকৈ আপুনি সাৰ ব্যৱহাৰ কৰিব পাৰে আপুনি দোকানৰ সাৰ ব্যৱহাৰ নকৰি ঘৰৰ সাৰটো ব্যৱহাৰ কৰিলে ভাল শাক পাচলি আপোনাৰ ধৰক একো ছাইড এফেক্টো নহয় আৰু আপোনাৰ বস্তুটো বিশ্বাসযোগ্যৰ গতিকে আমাৰ ঘৰৰ সাৰটোয়ে মই ব্যৱহাৰ কৰোঁ যিকোনো খেতিত এতিয়া ধৰক জিকা লগাইছোঁ তৰি লগাইছোঁ ধৰক টিহু লগাইছোঁ ধৰক ডাঙ বডী লগাইছোঁ ধৰক মই এইবিলাক প্ৰায়বিলাক মই বাৰীৰ শাক পাচলি ক্ষেত্ৰত ধৰক মই অকল গোবৰ ব্ৰইলাৰ গোবৰেই হওক বা গৰু গোবৰেই হওক মই গোবৰটোহে ব্যৱহাৰ কৰোঁ আৰু বাকী মই দোকানৰ সাৰটো মই ব্যৱহাৰ নকৰোঁ কাৰণ শাক পাচলি ধৰক মই দুই চাৰিটা বিকিলেও নিবিকিলেও ধৰক ঘৰত খাবলৈকে লাগে সেই গতিকে বাহিৰা সাৰটো মই আগৰ পৰাই মই ব্যৱহাৰ নকৰোঁ মই ঘৰৰ সাৰহে ব্যৱহাৰ কৰোঁ গোবৰেই হওক বা গোবৰ মানে ধৰক ব্ৰইলাৰ গোবৰে হওক বা গৰু গোবৰেই ম'হৰ গোবৰে যিয়ে নহওক গোবৰহে ব্যৱহাৰ কৰোঁ গতিকে সকলোৱে গোবৰটোৱে ব্যৱহাৰ কৰিব লাগে বাহিৰা সাৰটো যিহেতু অনিষ্টকাৰী স্বাস্থ্যপক্ষে যিহেতু হানিকৰ গতিকে সেইটো নকৰাই ভাল